ইয়াত মাছমৰীয়াসকলৰ কিছুমান জাতিৰ কথা কোৱা হৈছে যিবোৰ জাতি ধৰক মিচিং জাত মিচিং মিচিং সমাজ মিচিং জাতি বুলি ক'লেও বেয়া নহয় আৰু আছে আপোনাৰ যিবিলাক দাস সম্প্ৰদায়ৰ ব্যক্তিসকল বা জাতিটো তেওঁলোকৰ যথেষ্ট ধৰণৰ মাছৰ তেওঁলোকে বিশেষকৈ নৈ কাষৰীয়া অঞ্চলত বসবাস কৰি ভাল পায় আৰু তেওঁলোকে কিয়নো মাছৰ ওপৰতে তেওঁলোকে প্ৰায় সকলেই জীৱন নিৰ্বাহ কৰিব বিচাৰে যিসকল পিছ পৰি থকা লোক ব্যক্তি তেওঁলোকৰ তেওঁলোকে মাছৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱন অতিবাহিত কৰে তেওঁলোকে মানে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰে মাছ ধৰা পদ্ধতি সেই পদ্ধতিৰে তেওঁলোকে মৎস্য উৎপাদন কৰে তেওঁলোকে মানে উৎপাদন কৰি তেওঁলোকে ব্যৱসায়ো কৰে যথেষ্ট ধৰণে তেওঁলোকৰ সেই ফালেও তেওঁলোকে উপকৃত হৈ জীৱন নিৰ্বাহ কৰি আহিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ এই সম্প্ৰদায়টোৰ তেওঁলোকে বিভিন্ন ধৰণে দিশত তেওঁলোকে আগবাঢ়িছে মাছ মাছ মৰাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন আজিকালি ঢেকীজাল বুলি এবিধ জাল উৎপন্ন কৰি তেওঁলোকে সেই জালেৰে তেওঁলোকে মৎস্য উৎপাদন কৰি তেওঁলোকে ধৰে যথেষ্টখিনি তেওঁলোকে উপকৃত হৈছে বৰ্তমান আমি তেওঁলোকৰ লগতে তেওঁলোকে বসবাস কৰিছিলোঁ তেওঁলোকক দেখিছো বহুত যথেষ্ট তেওঁলোকৰ তেওঁলোকৰ যিবিলাক ৰীতি নীতি তেওঁলোকে সকলোবোৰ লগতে আমি তেওঁলোকক দেখি থাকো জানো তেওঁলোকৰ আমি একে লগতে থাকো বসবাস কৰোঁ তেওঁলোকৰ যিবিলাক সকাম সকাম নিকাম হয় তেওঁলোকে আমাৰ আমাৰ সম্প্ৰদায়ৰ লগতে তেওঁলোকে অহা যোৱা কৰে আহে তেওঁলোকে বা আমাকো নিমন্ত্ৰণ কৰে তেওঁলোকৰ যিবিলাক ৰীতি ৰিৱাজ তেওঁলোকে বিশেষ বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে ফাগুনত যিটো উৎসৱ পাতে আলি আঃয়ে লৃগাং সেইটোতে তেওঁলোকৰ বিশেষকৈ তেওঁলোকৰ এইটো হৈছে খেতিৰ ওপৰত মানে নিৰ্ভৰ কৰি পতা অনুষ্ঠান হয় তেওঁলোকে তেওঁলোকে বিভিন্ন ধৰণৰ উৎসৱবোৰত তেওঁলোকে তেওঁলোকৰ বাদ্য যন্ত্ৰসকল লৈ তেওঁলোকে বিহু বা তেওঁলোকৰ যিসমূহ মিচিং গীত আছে সেই মিচিং গীতবোৰ তেওঁলোকে প্ৰদৰ্শন কৰে আৰু বিহু হুঁচৰি গোৱা বুলি কয় হুঁচৰি গায় আৰু সেই উৎসৱত তেওঁলোকে খেতি পথাৰত নতুনকৈ বীজ ৰোপণ কৰে ধৰক মানে আহু ধানৰ খেতি তেওঁলোকে ৰোপণ কৰে সেই সময়ত আৰু বিভিন্ন ধৰণৰ শাক পাচলিৰ বীজ ৰোপণ কৰে তেওঁলোকে আৰু ঠিক তাৰ পাছতে তেওঁলোকে পাতে ডম্বৰু পূজা ডম্বৰু পূজাটো তেওঁৰ এটা তেওঁলোকৰ এটা মানে এটা অপ অপদেৱতাৰ খেদোৱা পূজা বুলি ভবা হয় তেওঁলোকে সেই পূজাত তেওঁলোকৰ গাহৰি কুকুৰা আপং যিবোৰ নিচাযুক্ত খাদ্য তেওঁলোকে সেৱন কৰে আৰু তেওঁলোকৰ সেইটো এটা তেওঁলোকৰ ফেষ্টিভেল হয় উৎসৱ উৎসৱত তেওঁলোকে সেইটো এটা মানে ৰীতি ৰীতি ৰিৱাজ হয় সেইটো তেওঁলোকে সেই গাহৰিৰ ঠেং কুকুৰাৰ মাথা সেইবোৰ তেওঁলোকে ৰাস্তাত তেওঁলোকৰ যি অঞ্চলত বাস কৰে সেই অঞ্চলৰ ৰাস্তাত তেওঁলোকে এইবোৰ চিন হিচাপে ৰাখি থয় কিয়নো তেওঁলোকৰ এটা দৃঢ় বিশ্বাস হয় যে তেওঁলোকৰ সেই মাংগলিক অনুষ্ঠান পাতি থকাৰ সময়ত যদি কোনোবা বাহিৰৰ মানুহ তেওঁলোকৰ জাতি বা সম্প্ৰদায়ৰ নহয় অন্য সম্প্ৰদায়ৰ মানুহ তাত যদি প্ৰৱেশ কৰে তেতিয়া তেওঁলোকৰ যি মাঙ্গলিক কাৰ্য্যৰ দেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰিছিলে সেই দেৱতা অসন্তুষ্ট হয় গতিকে তেওঁলোকৰ সেইটো দৃঢ় বিশ্বাস তেনে সময়ত যদি কোনোবা বাহিৰৰ মানুহ যদি সোমাই তেতিয়া তেওঁলোকে মানে সেই মানুহজনক তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকক পূজা মাঙ্গলিক কাৰ্যকাল ক্ৰম সম্পূৰ্ণ নোহোৱালৈকে তেওঁক আৱদ্ধ কৰি ৰাখে ঠিক তেনেদৰে তেওঁলোকৰ সেই ৰিৱাজ দেখা কৰাৰ লগতে আৰু তেওঁলোকৰ গাঁৱৰ যি যিসকলে বাস কৰে ন ঘৰবোৰে ঘৰবোৰত তেওঁলোকে সেই অপদেৱতাক খেদা খেদোৱাৰ বাবে তেওঁলোকে সেই ঘৰৰ সম্পূৰ্ণ বেৰ চালবোৰ মৰিয়াই তেওঁ অপদেৱতাক খেদি পঠিওৱা এটা দেখা পোৱা যায় তাৰ পাছতে তেওঁলোকৰ আৰু বিভিন্ন ধৰণৰ সাজ পোচাক আমাৰ হেৰিয়ত মানে আমাৰ জাতিৰ নিজৰ জাতিটোতকৈ অলপ বেলেগ তেওঁলোকৰ কিয়নো তেওঁলোকৰ আৰু বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰো সম্পূৰ্ণ সুকীয়া তেওঁলোকৰ আৰু তেওঁলোকে বিশেষকৈ তেওঁলোকে বিশেষকৈ বুকুত মেথনি মাৰি থকা আৰু আমাৰ অসমীয়া মানুহৰ মেখেলা চাদৰেই তেওঁলোকে পিন্ধা দেখা যায়